মই চিনি পোৱা ক্ৰীড়াবিদসকলৰ ভিতৰত মই ধোনী শচীন টেণ্ডুলকাৰ বিৰাট কোহলি এইকেইজনক বেছি ভাল পাওঁ এখেতলোকৰ খেল মই প্ৰায়েই চাইয়ে থাকোঁ তাৰোপৰি মই লাভলীনা বৰগোহাঁইকো ভাল পাওঁ তেখেত এগৰাকী ভাল খেলুৱৈ তেখেত এগৰাকী বক্সাৰ খেলুৱৈ আছিলে তেখেতে দুহেজাৰ বিশ চনত অলিম্পিকত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয় তাৰোপৰিও দুহেজাৰ তেইশৰ আই বি এ মহিলা বক্সিং চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাবলৈ সক্ষম হয় আৰু দুহেজাৰ ওঠৰ চনত আই বি এম মহিলা বক্সিং চেম্পিয়নশ্বিপতো তেখেতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয় আৰু দুহেজাৰ উনৈশতো তেওঁ একেটা পদকে আজুৰি আনিবলৈ সক্ষম হয় লাভলীনা বৰগোহাঁইয়ে দিল্লীত অনুস্থিত হোৱা প্ৰথম ইন্দীৰা অ'পেন আন্তঃৰাষ্ট্ৰীয় বস্কিং প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হয় ইয়াৰ উপৰিও তেখেতে আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় বৰগোহাঁইৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ বিৰতি আছিল যেতিয়া দুহেজাৰ ওঠৰ চনৰ কমনৱেলথ গেমছৰ ৱেলথৰ ওৱিথ বক্সিং শাখাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল ইয়াৰোপৰি মই হিমা দাসকো ভাল পাওঁ তেখেতে এগৰাকী ভাল খেলুৱৈ আছিল তেখেত এথলিট খেলুৱৈ তেখেতে আই এ এফ বিশ্ব ইউ টুৱেণ্টি চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল তেখেত বৰ্তমান ডি এছ পি আসাম পুলিছত হিমা দাস দুহেজাৰ ওঠৰ চনৰ এপ্ৰিল মাহত অষ্ট্ৰেলিয়াৰ গোলফ পোষ্টত অনুস্থিত হোৱা দুহেজাৰ ওঠৰ চনৰ কমনৱেলথ গেমছত হিমা দাসে চাৰিশ মিটাৰ আৰু ষোল্লশ মিটাৰ ৰিলেত অংশগ্ৰহণ কৰিছিল হিমা দাসে দুহেজাৰ ওঠৰ চনৰ বাৰ জুলাইত ফিনলেণ্ডত অনুস্থিত হোৱা দুই হাজাৰ ওঠৰৰ চাৰিশ মিটাৰ ফাইনেলত ফিফটি ওৱান পইণ্ট ফৰটি চিক্স চেকেণ্ড সময়লৈ আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত সোণৰ পদক লাভ কৰিছিল আৰু প্ৰথমজন ভাৰতীয় স্প্ৰিণ্টাৰ হিচাপে জয়লাভ কৰে ইয়াৰ উপৰিও শিৱ থাপা এগৰাকী ভাল খেলুৱৈ তেখেতে অৰ্জুন বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিলে দুহেজাৰ দহ চনৰ চামাৰ ইউথ অলিম্পিকত তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হয় শিৱ থাপাই দুহেজাৰ আঠ চনত ৰাছিয়াত অনুস্থিত হোৱা এছিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া গেমছত ব্ৰঞ্জৰ পদক লাভ কৰে তাৰোপৰিও তেখেতে হায়দৰ আলিৰিয়েট কাপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় দুই হাজাৰ ন চনত আৰ্মেনীয়াত অনুস্থিত জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ফিফটি টু কেজি শাখাত ভাৰতক তেওঁ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয় নিৰ্বাচিত হয় তাৰোপৰিও ইয়াৰ ওপৰিও মই নীৰজ চোপ্ৰাকো ভাল পাওঁ নীৰজ চোপ্ৰাও এগৰাকী ভাল খেলুৱৈ নীৰজ চোপ্ৰা দুহেজাৰ একৈশ চনৰ হিচাপত তেওঁ ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম দুজন ব ভাৰতীয়ৰ ভিতৰত তেওঁ এজন ব্যক্তিগত ইভেণ্টত এতিয়ালৈকে ভাৰতীয় অলিম্পিকত আটাইতকৈ কম বয়সীয়া স্বৰ্ণপদক বিজয়ী আৰু তেওঁ একমাত্ৰ ব্যক্তি যিয়ে স্বৰ্ণ পদক লাভ কৰিছে তেওঁ দুহেজাৰ বাইশ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় তেওঁ বিশ্ব এথলিকচ চেম্পিয়নশ্বিপত লাভ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়